আমি নলবাৰী জিলাত সদায় এটা ডাঙৰ উৎসৱলৈ গোটেই নলবাৰীৰ মানুহে গৌৰৱ কৰিব পাৰোঁ আৰু সেইটোৱেই হ'ল নলবাৰীৰ ৰাস মহোৎসৱ নলবাৰী ৰাস মহোৎসৱত অসমৰ ভ্ৰাম্যমান গোষ্ঠীৰ যিকেইটা আগশাৰীৰ নাট্যদল সেই নাট্যদল কেইটাই প্ৰতি বছৰেই তাত নাট মঞ্চস্থ কৰে আৰু আগন্তুক বৰ্ষৰ বাবে কোনজন অভিনেতা বা কোনজন অভিনেত্ৰী কোনটো নাট্যদলত যাব বা অসম চৰকাৰে এতিয়া যিটো বঁটা বাহনৰ ব্যৱস্থা কৰিছে কোনজন শ্ৰেষ্ঠ অভিনেতা কোনজন শ্ৰেষ্ঠ অভিনেত্ৰী কোনখন সফল নাটক এই গোটইখিনি নাট্য সাহিত্যৰ লগত জড়িত ব্যক্তিসকলক বঁটা বাহনেৰে পুৰস্কাৰ কৰাৰ যিটো পদক্ষেপ সেই পদক্ষেপটো নলবাৰীৰ ৰাস মহোৎসৱৰ সেই নাট্যদলতেই লোৱা বুলি বিভিন্ন জনেই বিভিন্ন সময়ত আলোচনা কৰা আমি শুনো নলবাৰী ৰাস মহোৎসৱৰ উপৰিও নলবাৰী অঞ্চলত প্ৰতিখন গাঁৱতেই বুলিব পাৰি একো একোটা উৎসৱ পাৰ্বন হয় এই বিষয়ত শাৰদীয় দুৰ্গোৎসৱ নলবাৰীৰ প্ৰতিখন গাঁৱত ঠিক নহ'লেও প্ৰায়খিনি গাঁৱতেই শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হয় দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাৰ নলবাৰীৰ আটাইতকৈ প্ৰসিদ্ধ দুৰ্গা পূজা হয় বিল্বেশ্বৰ মহামন্দিৰত আৰু এইটো অসমৰ প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিয়েই জ্ঞাত ইয়াৰ উপৰিও আমাৰ মোৰ জন্মগাঁও মৌৰাত আমি ঠিক শাৰদীয় দুৰ্গোৎসৱৰ এমাহ পিছত জগদ্ধাত্ৰী পূজা পালন কৰোঁ আৰু এই জগদ্ধাত্ৰী পূজা পাঁচদিনীয়াকৈ পালন কৰা হয় ঠিক দুৰ্গা পূজাৰ লেখিয়াই ষষ্ঠী সপ্তমী অষ্টমী নৱমী আৰু বিজয়া দশমী আমি এই গাঁৱৰ উৎসৱত খুব আনন্দেৰেই আমি সৰুকালৰ পৰাই লাগি আহিছোঁ এই উৎসৱত বিভিন্ন ধৰণে আমি কাৰ্যসূচীও ৰাখো কেতিয়াবা আমি হয়তো গাঁৱৰ যুৱ শক্তিয়ে আমি নাট মঞ্চস্থ কৰিছোঁ কেতিয়াবা হয়তো অসমৰ আগশাৰীৰ নাম দলক আমন্ত্ৰণ জনাইছোঁ কেতিয়াবা হয়তো আমি থিয়েটাৰ পাৰ্টিক আমন্ত্ৰণ জনাইছোঁ ৰৌমাৰীৰ ঢুলীয়া মাতিছোঁ ঠিক এইকেইটা ওজাপালিতো প্ৰতিখন প্ৰতিবছৰে সেইটো এটা পূজাৰ লগৰ আনুসংগিক অংগ বুলিবই পাৰি ঢুলীয়া আৰু ওজাপালি এই দুটা পূজাৰ একমাত্ৰ বস্তু যি দুটা নহ'লে পূজাখন আমাৰ আধৰুৱা যেন লাগে ইয়াৰ উপৰিও নানা ধৰণেই আমাৰ উৎসৱ বিলাক হয় ব'হাগ বিহুত প্ৰতিখন ঠাইতেই বিহু উৎসৱ পালন কৰা হয় মহো হো পালন কৰা হয় গতিকে এনেকৈ আমি নলবাৰীৰ ৰাইজেই গোটেই উৎসৱখিনি পালন কৰোঁ ইয়াৰ ভিতৰত আমাৰ মৌৰা গাঁৱত পালনাম বুলি এটা বস্তু আছে যিটো আমাৰ গীতাপাঠ গোটেই গীতাৰ ওঠৰটা অধ্যায় ৰাতিপুৱা সাত বজাত আৰম্ভ কৰি আমি সন্ধিয়া সাত বজাত সমাপন কৰোঁ গঞা ৰাইজে আমি নিশা নাম ধৰোঁ আৰু এইটোৱেই আমাৰ আটাইতকৈ মৌৰা গাঁৱৰ ডাঙৰ উৎসৱ